মোৰ প্ৰিয় ঋতু বসন্ত বসন্ত কালত প্রকৃতিয়ে ৰূপ সলাই নতুন ৰূপ গ্ৰহণ কৰে চৰাই চিৰিকটি সকলোৱে নিজৰ ৰং দেখুৱায় প্রকৃতিয়ে নতুন কাপোৰ পৰিধান কৰে এই কালতে বিভিন্ন ধৰণৰ সৌন্দর্য বর্ধিত ফুল বা পুষ্প ফুলা দেখা যায় আৰু গোটেই চাৰিওফালে পৰিৱেশটো এক বিনন্দীয়া কৰি তোলে এই কালতেই অসমত সকলোতকৈ জনপ্ৰিয় অতিকৈ আপোন ৰঙালী বিহু উদযাপন কৰা দেখা যায় এই ৰঙালী বিহুত মানুহে ৰং ৰহইচ কৰে হুঁচৰি গায় পিঠা পনা বনায় মানুহে নতুন সাজ পাৰ পৰিধান কৰে আৰু এই কালতেই অসমীয়া নতুন বৰ্ষ আৰম্ভ হোৱা বুলি কোৱা হয় বসন্ত কালত মানুহে আনন্দ কৰে ৰং ৰহইচ কৰে ইঘৰে সিঘৰলৈ আলহী খাবলৈ যায় পিঠা পনা খায় জা জলপান খায় এক আপোনত্তৰ মনোভাৱ গঢ়ি উঠে চাৰিওফালে আৰু এই কালতেই মানুহৰ মন সলনি হয় মানুহে বিবাহ পাশত আৱদ্ধ হোৱা দেখা যায় বিভিন্ন ধৰণৰ সামাজিক সামাজিক কার্যকলাপত লিপ্ত হয় এই সময়চোৱা অতিকৈ মনমোহা পৰিৱেশৰ সিষ্টি হয় সকলো ফালে এক অলৌকিক পৰিৱেশ সৃষ্টি হোৱা দেখা যায় সকলো সকলো ফালে গছ গছনিবোৰ জীপাল হৈ উঠে গছে নতুন ৰং সলায় গছত নতুন পাত ওলায়